মই বাহিৰে মানে মই অসমৰ বাহিৰলৈ হঠাৎ যাবলগীয়া হ'ল হঠাতে যাবলগীয়া হ'ল এতিয়া মই কেৰেলালৈ কেৰেলালৈ মই গ'লোঁ এতিয়া কেৰেলা গৈ পালোঁগৈ কেৰেলাত দেখিছোঁ কেৰেলাৰ মানুহৰ আমি মাত কথা বুজি নাপাওঁ কেৰেলাৰ মানুহক এতিয়া আমি ঠাণ্ডা পানী বটল এটা বিচাৰিছোঁ ঠাণ্ডা পানী বটলটো আমি বটললৈ আঙুলিয়াই দেখুৱাই দিছোঁ যে এইটো লাগে তেতিয়া বুজি পাইছে এতিয়া পইচা কিমান পইচা বুলি কৈছোঁ বা তেতিয়া আমি পইচা বুলিয়ে জানো কিন্তু সিহঁতে পইচা বুজি পোৱা নাই তেতিয়া কিমান দিব লাগিব হাতেৰে দেখুৱাই দিছোঁ হাতেৰে দেখুৱাই দিছোঁ তেতিয়া ইমান অঁ তেনেকৈ দিছোঁ আৰু পানী ভাত কিবা কিবি কিবা তেতিয়া ভাত ভোক লাগিলে এতিয়া ভাত খাওঁ বুলি আমি ভাত খাওঁ বুলিহে কওঁ সিহঁতে এইটো এতিয়া এইটো কথা বুজি নাপায় কেৰেলীয়া মানুহে কেৰেলীয়ান মানুহে তাৰপিছত আমি এনেকৈ খাই দেখুৱাইছোঁ এনেকৈ খাই দেখুৱালত তেওঁলোকে তাহাঁতি বুজি পাইছে যে ভাত খায় হোটেলত সোমালোঁ সেই হোটেলতে মানে তেনেকুৱা হ'ল হোটেলত কি খাব সুধিছে আমি হোটেলত লাজ কৰা নাই আৰু অসমীয়া মানুহ আমি হোটেলত গৈ দেখুৱাই দিছোঁ এইটো খাওঁ এইটো খাওঁ এইটো খাওঁ এইটো খাওঁ তেতিয়া দিছে আৰু কেৰেলীয়ান মানুহে তেতিয়া কেৰেলীয়ান মানুহেও বুজি পাইছে যে ইহঁতি অসমীয়া মানুহ অসমীয়া মানুহে কেৰেলীয়া ভাষা বুজি নাপায় আৰু কেৰেলাৰ পৰা আহোঁতেও গাড়ীত গাড়ীত এনেকুৱা দিগদাৰ হৈছে গাড়ীত মানে আমি অসমীয়া মানুহ কম আছিলোঁ কেৰেলীয়ান মানুহে সৰহ আছিলে কেৰেলীয়ান মানুহে এতিয়া আমিও চিট পোৱা নাই চিটত বহিবলৈ সিহঁতে সিহঁতৰ মানুহে বুজাই দিয়া নাই আমি এতিয়া কি ক'ম চিটত সিহঁতক ইফালে যা বুলি ক'লে সিহঁতে বুজি নাপায় তাৰপিছত সিহঁতে আমি এতিয়া এনেকৈ হাতেৰে দেখুৱাই দিছোঁ তেতিয়া আমাক চিটটো দিছে বাৰু বহিবলৈ সুবিধা কৰি দিছে আৰু আৰু কেনেবা কেনেবি এনে মেজিক এখন লৈয়ে গ'লোঁ অটো এখন লৈয়ে ফুৰিবলৈ গ'লোঁ ফুৰি চাকি পেলাইনি কেৰেলীয়ানসকলৰ লগত অলপ দুদিন তিনদিনৰ পাছত অলমান কথা অলপ বুজি পোৱা হ'লোঁ ইমানেই